মোৰ বিভিন্ন ধৰণৰ চিনেমাৰ তাৰকা ব্যক্তিগত লগ পাব বিচাৰোঁ যেনে আমাৰ অসমীয়া হিচাপত যতীন বৰা তাৰপৰা জুবিন গাৰ্গ তাৰপৰা ৰবি শৰ্মা আদি আৰু যদি বলিউডৰ কথা ক'বলৈ যাওঁ তেনেহ'লে সঞ্জয় দত্ত ঋত্বিক ৰোছন চলমান খান আৰু শ্ৱাহৰুখ খান আৰু যদি আমি চাউথৰ কথা ক'বলৈ যাওঁ তেতিয়া হ'লে আল্লু অৰ্জুন ৰামচৰণ অজিত কুমাৰ ধনুছ এইবিলাক আৰু যদি অসমীয়াৰ কথা ক'বলৈ গ'লে মই সদ্যহতে প্ৰথমতে মই জুবিন গাৰ্গক লগ কৰিব বিচাৰিম কাৰণ জুবিন গাৰ্গ হ'ল মোৰ আটাইতকৈ প্ৰিয় আটাইতকৈ ভাললগা মোৰ আটাইতকৈ মোৰ ভাললগা এজন শিল্পী তথা অভিনেতা সেইবাবে মই জুবিন গাৰ্গক লগ কৰিব বিচাৰিম জুবিন গাৰ্গ হ'ল অসমৰ এজন হিয়াৰ আমঠু সেইবাবে জুবিন গাৰ্গ হ'ল এজন শিল্পী আৰু এজন হেৰি চিনেমাৰ তাৰকা তেওঁ বিভিন্নধৰণৰ বহু সময়ত বিভিন্নধৰণৰ চিনেমা আগবঢ়াইছে সেই সময়ত গানে কি আনে তথা মিছন চাইনা তাৰপৰা জ্ঞান দাৰুন প্ৰিয়াৰ প্ৰিয় আৰু আৰু ৰিচেণ্টলি তেওঁৰ চিনেমা ডক্টৰ বেজবৰুৱা দুই অসমত গোটেই অসমত খলকণি তুলি আহিছে সেইবাবে খলকণি তুলি আহিছে সেইবাবে মই প্ৰথমতে জুবিন গাৰ্গক লগ কৰিব বিচাৰিম আৰু আৰু দ্বিতীয়তে মই অসমৰ ক'বলৈ গ'লে দ্বিতীয়তে মই অসমৰ এজন প্ৰখ্যাত অভিনেতা যতীন বৰাক লগ কৰিব বিচাৰিম কাৰণ যতীন বৰাই যেতিয়াৰপৰা সৰু আছিলোঁ তেতিয়াৰপৰা মই যতীন বৰাৰ চিনেমা চাই আহিছোঁ যতীন বৰাৰ চিনেমা চাই সদায় এটা কথাই ভাবিছিলোঁ যে যতীন বৰাৰ দৰে এজন অভিনেতা ময়ো হ'ব পাৰিলোহেঁতেন যদি যতীন বৰাই যিবোৰ অভিনয় কৰে সেই অভিনয়বোৰ সাধাৰণতে সেই অভিনয়বোৰ সাধাৰণতে তেওঁলোকক তেওঁলোকক যিবিলাক চৰিত্ৰ কৰিব দিয়ে যদি ধৰি লওক যদি তেওঁ সুখৰ অভিনয় কৰিব দিছে দুখৰ অভিনয় কৰিব দিছে আৰু যদি তেওঁক কৰিব দিয়া হয় ৰোমাঞ্চৰ অভিনয় কৰিব দিয়া হয় তে প্ৰত্যেকটো অভিনয়তে তেওঁ খাপ খাই থাকে সেইবাবে মই ৰবি শৰ্মা যতীন বৰাক মই লগ কৰিব বিচাৰিম আৰু এজন হ'ল ৰবি শৰ্মা ৰবি শৰ্মা হ'ল অসমৰ আন এজন প্ৰখ্যাত অভিনেতা ৰবি শৰ্মাই যিবোৰ তেওঁৰ ব'ডি বা তেওঁৰ একচন বা তেওঁৰ বা তেওঁৰ কথা কোৱা ষ্টাইল এইবিলাক চাই বহুত ভাল লাগে আৰু আৰু যদি বলিউডৰ কথা কওঁ তেতিয়া হ'লে মই চালমান খান চালমান খানৰ ব'ডিটো বা ফিটনেচৰ ওপৰত আৰু চলমান খানৰ যিহেতু ইমানখিনি বয়স হৈছে তথাপিও তাক কেনে ধৰণৰ ফিটিং হৈ আছে কেনেদৰে ইমান ধুনীয়া ফিট হৈ আছে সেই কথাটো জানিবলৈ মই চেষ্টা কৰিম সেই কথাটো জানিবলৈ মই চেষ্টা কৰিম আৰু দ্ৱিতীয়তে মই লগ কৰিব বিচাৰিম মই মোৰ একদম আটাইতকৈ ফেভ'ৰেট ঋত্বিক ৰোছনক ঋত্বিক ৰোছনৰ লুকচটো তেওঁ কেনেদৰে বনায় আৰু কেনেদৰে তেওঁ শৰীৰৰ মেণ্টেইন কৰে বা তেওঁ কেনেদৰে কামবোৰ কৰে সেইবিলাক জানিব বিচাৰিম আৰু আনহাতে তেওঁ আৰু আৰু তৃতীয়তে লগ কৰিব বিচাৰিম আমিৰ খান আমিৰ খানৰ যেতিয়া তেওঁৰ চিনেমাখন ৰিলিজ হৈছিল এই থ্ৰি ইডিয়টচ থ্ৰি ইডিয়টচখন তেওঁ কেনেধৰণে কৰিছিল ধৰি লওক থ্ৰি ইডিয়টচখন কৰোঁতে তেওঁলোকৰ কেনেকুৱা অঁ কেনেকুৱা এক্সপেৰিয়েন্স আছিল তেওঁৰ পঢ়া পঢ়া সময়ত তেওঁলোকৰ চিনেমাখনৰ লগত কিবা কানেকচন আছে নেকি বা তেওঁৰ চিনে জীৱনৰ লগত চিনেমাখনৰ কিছু কাহিনী জড়িত হৈ আছে নেকি আনহাতে আৰু সুধিম যে তেওঁ যে লাই ৰিচেণ্টলি চিনেমা এখন কৰিলে লাল সিং চদ্দা সেই চিনেমাখনত তেওঁ যে এটা ডাইলগ কয় জিন্দেগী মে জিন্দেগী মে জিন্দেগী গোল গপ্পে যেইচী হে গোল গপ্পে যেইচী হ'তি হ্যে এইচে কৰতা হ্যে মে মে মই সেইবাবে আৰু তামিলৰ মই ধনুচক চাপৰ্ট কৰিম ধ ধনুচ হ'ল মোৰ আটাইতকৈ তেলেগুৰ এই ফেভ'ৰেট তেওঁৰ মাৰি টু চিনেমাখনৰ কাট দালুংগা এই ফেভৰেটটো এই চিনটো মোৰ সদায় ফেভৰেট হয়